মই মিণ্টাৰৰ পৰা কুৰ্তি এটা অৰ্ডাৰ দিছিলোঁ ইমান ধুনীয়া কাপোৰ আৰু যেনেকৈ অৰ্ডাৰ দিছিলোঁ তেনেদৰে কাপোৰটো আহিছে আৰু মোৰ বহুত পচন্দ হৈছে আৰু পিন্ধিও আৰাম লাগিছে কালাৰটোও যোৱা নাই বহুত ধুনীয়াকৈ আছে